ধৰ্মই সমাজত আমাৰ অস্তিত্বতা অনা মানে ধৰক আজি মই হিন্দু বোলে ইজন বোলে খ্ৰীষ্টান ইজন শিখ এইবিলাক মানে আমাৰ সমাজত কিছুমান আমাৰ এই ৰাজনীতিক বিদসকলে সমাজত ই ইজনক সিজনে মানে ধৰ্মই ধৰ্মৰ হতোৱাই মানে কাম কৰাই ইজনে সিজনৰ লগত বাদ বিবাদৰ সৃষ্টি কৰাইছে মই ভাবোঁ সেইটোৱে আৰু এনেকৈ ধৰক আৰু সাম্প্ৰদায়িকতা কেনেকৈ হয় এইটো তেখেতসকলে নিজৰ নিজৰ ভিতৰত কিছুমান মানুহক লগাই মেলি এইটো ইটোৱে সেইটোক মাৰপিট কৰিবলৈ বিচাৰে সেই হেতুকে এই সাম্প্ৰদায়িকতাও কিছুমান আমাৰ সমাজত নাইকিয়া হৈছে এই ধৰ্মৰ কথালৈ এই ধৰ্মৰ দ্বাৰাই মানে আমাৰ এই ৰাজনীতিবিদসকলে এই ধৰ্মৰ যোগেদিয়ে মানে লাগি আমাৰ জনসাধাৰণক বেয়া কৰিছে আৰু কেনেদ ধৰণে তেখেতসকলে এই ধৰক এটা ডাঙৰ মানুহ হ'ব পাৰোঁ সেই হিচাপে তেখেতসকলে জোৰ দি আমাৰ জনসাধাৰণক কণ্ডল লগোৱাই আমাৰ অস্তিৰতা অস্থিৰতা বঢ়াইছে আৰু সাম্প্ৰদায়িকতাও বেয়া কৰিছে বুলি মই ভাবোঁ